মই প্ৰায় ফলৰ গছে ৰুওঁ কিয়নো ফলৰ গছে ফল দিয়াৰ লগতে চৰাই চিৰিকটিৰ বাবে এখন ঘৰ আৰু লগতে পৰিৱেশো ভালকৈ ৰখাত সহায় কৰে সেয়েহে মই প্ৰায় ফলৰ গছ ৰুবলৈ চেষ্টা কৰোঁ